পশুপালনত আমি ডাঙৰ পুখুৰী এখন খান্দি আমি তাৰ ওপৰত পুখুৰীতে মাছ এৰি তাৰ ওপৰতে আমি ঘৰ সাজি পেলাই তাতে হাঁহ কুকুৰা পালন কৰিব পাৰোঁ আৰু আমি তাতে তাতে আমি হাঁহ কুকুৰা পালন কৰি পেলাই আমি যথেষ্টখিনি লাভ কৰিব পাৰোঁ আৰু তাতে আমাৰ বেছি খৰচা কৰিবলগীয়াও নহয় কাৰণ তাতে আমাৰ হাঁহ কুকুৰাখিনিৰ পুখুৰীৰ ওপৰতে থকা হয় আৰু আমি ইমান চাফ চিকুণ কৰিবলগীয়াও নহয় আৰু তাৰে পুখুৰীৰ কাষতে আমি ডাঙৰকৈ ব্ৰইলাৰ ফাৰ্ম খুলি পেলাই আমি তাতো আমি লাভ কৰিব পাৰোঁ আৰু তাতে আমি যদি গাহৰি ফাৰ্ম খুলিব পাৰোঁ এঠাইতে তাতে আমাৰ গাহৰি পালন কৰিও কৰি আমি যথেষ্টখিনি লাভদায়ক হ'ব পাৰোঁ আৰু আমি ইয়াত বেলেগ বেলেগ ঠাইৰ বা মাটি দৰকাৰ নহয় আমাক সেই এঠাইতে আমি বহুখিনি ব্যৱসায় কৰি আমি নিজকে লাভদায়ক কৰি অতিৰিক্ত বিক্ৰী কৰি আমাৰ লাভ হয় আৰু আমি যথেষ্টখিনি আমাৰ লাভ হৈ যায়